মই যোৱাকালি এটা আপোনালোকৰ ৰেষ্টুৰেণ্টত দোছা অৰ্ডাৰ কৰিছিলোঁ সেই দোছাটো ঘৰ আহি পাওঁতে মানে বেয়া পেকেজিং কৰি দিয়াৰ ফলত ভাগি ছিগি থকা অৱস্থাতে মই পাইছোঁ গতিকে আপোনালোকে যিহেতু বেয়াকৈ পেকেজিং কৰি দিলে মই তাৰ ৰিফাণ্ড বিচাৰিছোঁ নহ'লে নতুনকৈ এটা দিবলৈ অনুৰোধ কৰিছোঁ